মই ভ্ৰমণৰ বাবে সাগৰ পৰ্বত ঐতিহাসিক স্থান মন্দিৰ ধৰ্মীয় স্থান আত্মীয়ৰ ঘৰ সকলোলৈকে গৈ ভাল পাওঁ যেতিয়া মনবোৰ ভাল নালাগে কিবা এটা দুখ লাগি থাকে তেতিয়া সাগৰ পাৰত ভাল লাগে গৈ সা সাগৰৰ পাৰলৈ গৈ মনটো মুকলি লাগে আৰু যেতিয়া পৰ্বতৰ সেউজীয়াবোৰ চাবলৈ মন যায় তেতিয়া পৰ্বতীয়া ঠাইলৈ গৈ ভাল লাগে আৰু ঐতিহাসিক স্থান নলৈ গৈ ভাল লাগে শিৱসাগৰত ৰংঘৰ কাৰেংঘৰ তাৰপাছত জয়দৌল শিৱদৌল সেয়া আছে সেইকাৰণে তালৈ গৈ ভাল লাগে আৰু যেতিয়া মোৰ কিবা এটা হয় মনটো বেয়া লাগে বা কিবা এটা ঘটনা হয় তেতিয়া মন্দিৰত চাকি এগছ জ্বলালে মনটো ভাল লাগে মনটো অশান্তি হৈ থাকিলে তেতিয়া চাকি এগছ দিলে মন্দিৰত মনটো শান্তি লাগে আৰু ধৰ্মীয় স্থানলৈ গ'লে কিবা এটা শিকিবলৈ পাওঁ সেইকাৰণে ভাল লাগে আৰু আত্মীয় ঘৰলৈ গ'লে আনন্দ উল্লাসে দিনটো এসাঁজ খাই পাৰ কৰোঁ সেইকাৰণে আত্মীয় ঘৰলৈ গৈও ভাল পাওঁ